বহুদিনীয়া ভ্ৰমণ কৰা বহুবাৰেই হৈছে কিন্তু হাইকিং বেছি দীঘলীয়াকৈ কৰা নাই দীঘলীয়া হাইকিং মই অকল জক'য়ে কৰিছোঁ তাৰে ভিতৰত টেণ্টত আছিলোঁ আৰু টেণ্ট বা তম্বুৰ তলত আছিলোঁ আৰু চানডুবিত গৈও তম্বুৰ তলত থকাৰ অভিজ্ঞতা হৈছে তম্বুৰ তলত থকা অভিজ্ঞতা খুবেই ভাল চানডুবিত যেতিয়া গৈছিলোঁ তেতিয়া নৱেম্বৰ মাহৰ অলপ অলপ ঠাণ্ডা আছিল বাবে অসমৰ ঠাণ্ডা যিহেতু সিমান বেছি ঠাণ্ডা নপৰে ইয়াতে থকাৰ অভিজ্ঞতা অতিয়ে ভাল আছিল জক'ৰ টেণ্টত থকাৰ অভিজ্ঞতাও খুবেই ভাল তাত খালি এটা সমস্যা এটা হ'ল মাইনাছ দুই ডিগ্ৰী চেলচিয়াছ যেতিয়া ঠাণ্ডা পৰিছিলে ৰাতি টেণ্টত থাকোঁতে তাত যথেষ্ট ঠাণ্ডা পোৱা গৈছে যদিও বা শ্লিপিং বেগৰ ভিতৰত সোমাই শোৱা হৈছিল তথাপি তাৰে ওপৰত কম্বলো দিয়া দিছিলে আমাক কিন্তু যথেষ্ট ঠাণ্ডা অনুভৱ কৰিছোঁ কিন্তু ৰাতিপুৱা সেই টেণ্টৰ তম্বুৰ চেইনডাল খুলি পেলাই যেতিয়া উদিত সূৰ্যটো চাইছিলোঁ আৰু তম্বুৰ ওপৰত পাতলীয়াকৈ বৰফ পৰি আছিল সেয়া দেখি আমাৰ মন ফুৰ্তিতে একেবাৰে আমি ক'ব নোৱাৰা হৈ গৈছিলোঁ সেয়া অভিজ্ঞতা অনন্য আছিলে ত তম্বুত থাকি ভাল লাগে ইয়াৰোপৰি